এক লাখ চৌবিছ হেজাৰ পাঁচশ চাৰি পাঁচ লাখ পঁচিছ হেজাৰ দুশ এক ছয় লাখ আঠ হাজাৰ তিনিশ দুই চাৰি লাখ পাঁচ হেজাৰ তিনিশ আঠ ন লাখ আশী হেজাৰ ছশ এক